অঁ খবৰ আছোঁ আৰু অঁ বিহু আহিল আৰু বিহুৰ যোগাৰ কৰিব অঁ বৰা বৰা চাউলটো জিকাই থ'ব লাগিব আগে চাৰি পাঁচ ঘণ্টা জিকাই থৈ আৰু এক ঘণ্টামান পানী যাব দিব লাগিব দি দি ঢেঁকীত খুন্দি গুড়া কৰি সেই নাৰিকল ৰুকি সানিব লাগিব মিঠৈ দি বা তিলে তিলো ভাজি ল'ব লাগিব লৈ পিঠা সেই বনাব লাগিব আৰু এখন এখন কৰি টাৱাত আৰু সেই নাৰিকলৰ এটা নাৰিকল বনালি এক পোৱা চেনী দিব লাগিব ইয়াতে দি ভাজিব লাগিব ভাজি সেই লাড়ুটো বনাওঁতে গম পাই আৰু আঠা আঠা হৈ চেনীখিনি তেতিয়া নমাই পেলাই এটা এটাকৈ লাড়ু বনাব লাগিব সেই বনাই আৰু কি পিঠা অঁ চুঙা পিঠা অঁ এই চাউলটো ভালকৈ ধুই পেলাই গুড়া কৰিব লাগিব আগতে গুড়া খুন্দি সেই গুড়াটো গুলি ল'ব লাগিব পানীত নিমখ অলপ দি গুলি চোঙা বাও চুঙা কাটিব লাগিব চুঙা আৰু সেই চাঙ কাটিব লাগে সেই কলগছেদি চাঙ পাতিলে চুঙাত গুড়া ভৰাই ভৰাই দি থাকিব লাগিব ইফালে একফালৰ পৰা জুই দিব লাগিব পাছত চুঙা ওলটাই দিব লাগিব আৰু বাহ এনেকে ওলটাই ঘূৰাই দি পিঠা হোৱা গম পালি নমাই থ'ব লাগিব সেয়ে চুঙা পিঠা আৰু নালাগে নালাগে আগৰ দিনা নালাগে সেনেকেই লাগিব শুকাই গলে বেছি বেয়া হ'ব জুই লাগি যায় নে জুই দিয়া যাই বাৰু অঁ এই আইজোং আইজোং চাউল বা বাচমতি যি দিয়ে চব চব চাউলৰে হয় আগৰ চাউল নালাগে অঁ গোন্ধটো ভাল হয় জহা জহা গোন্ধায়